চৰাইদেউ জিলাত মূলতঃ ধানখেতি চাহখেতি আৰু শাক পাচলিৰ খেতিত বেছি প্ৰাধান্য দিয়া হয় আৰু এইবিলাক খেতিয়ে কৰা হয় স্থানীয় অৰ্থনীতিত শাক পাচলি উৎপাদন কৰি বিভিন্ন শাক পাচলিৰ বজাৰত বিক্ৰীৰ জৰিয়তে স্থানীয় অৰ্থনীতিত ইয়াৰ প্ৰভাৱ দেখা যায় লগতে ধানখেতি ধান বিক্ৰীও কৰা হয় লগতে চাউল উৎপাদন চাউল বনাই চাউল হিচাপেও বিক্ৰী কৰা হয় লগতে চাহখেতিত চাহপাতৰ জৰিয়তে বিভিন্ন এজেণ্টৰ জৰিয়তে চাহপাত বিক্ৰী কৰি আমাৰ স্থানীয় অৰ্থনীতিত স্থানীয় নিবনুৱা যুৱক যুৱতী তথা ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়কসকলে কৃষকসকলে এই ক্ষেত্ৰৰ জৰিয়তে স্থানীয় অৰ্থনীতিত অলপ হ'লেও সকাহ পায় আৰু এইবিলাক ৰন্ধনিত ৰন্ধন প্ৰণালীত ধানক চাউল কৰি ভাতৰ জৰিয়তে আহাৰ হিচাপে ব্যৱহাৰ কৰা যায় শাক পাচলিক ৰন্ধন প্ৰণালীত শাক পাচলি আঞ্জা বিভিন্ন ধৰণৰ চব্জি বনাই এইবিলাকক ব্যৱহাৰ কৰা হয় আৰু আহাৰৰ জৰিয়তে খোৱা যায় চাহখেতিত চাহপাত বিভিন্ন কোম্পানীৰ কাৰখানাত চাহপাত তৈয়াৰ কৰি চাহপানীৰ জৰিয়তে আমাৰ অসমীয়া সমাজত চাহপানী হিচাপে ব্যৱহাৰ কৰা হয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত চাহপানী বিশেষ প্ৰয়োজন গতিকে তাত এইবিলাক ব্যৱহাৰ কৰা হয় ইয়াত চাহিদা বুলি ক'লে সকলোখিনিৰে চাহিদা আছে ধানখেতিৰো চাহিদা আছে চাহগছৰো চাহপাতৰো চাহিদা আছে লগতে শাক পাচলিৰ চাহিদাও আছে শস্য সিঁচাৰপৰা বজাৰত শস্য বিক্ৰী কৰালৈকে ইয়াৰ প্ৰক্ৰিয়াটো ক'বলৈ গ'লে প্ৰথমতে ধানখেতিৰ কথাই কোৱা হওক ধানখেতি প্ৰথমে ভাল পূৰঠ ধান সচ কঠীয়া হিচাপে লৈ ধানখিনি তিওৱাৰ পিছত সৰু সৰু ক্ষুদ্ৰ পোখা ওলোৱাৰ পিছত কঠীয়াতলীত কঠীয়া হিচাপে ইয়াক সিঁচা হয় তাৰপিছত কঠীয়া ওলোৱা আপোনাৰ চল্লিছ পঞ্চল্লিছ দিনৰ পিছত কঠীয়া উঠাই চাহ কৰি থোৱা পথাৰত ইয়াক ৰোপণ কৰা হয় তাৰপিছতে আপোনাৰ সত্তৰৰপৰা আশীদিনৰ ভিতৰত ধান হোৱাৰ পিছত দাৱনীৰদ্বাৰা কাটি পিনে ইয়াক ঘৰলৈ আনি ধানখেতি শস্যবিলাক যোগোতোৱা হয় তাৰপিছত চাহগছ টো আপোনাৰ জানুৱাৰীৰপৰা এপ্ৰিল মাহৰ ভিতৰত গছপুলি ৰোপণ কৰিলে বাৰিষা ছিজনত গছপুলি সোনকালে ঠন ধৰি উঠে আৰু চাহপাতটো উৎপাদন জানুৱাৰীৰপৰা নৱেম্বৰ ডিচেম্বৰ মাহলৈকে উৎপাদন হয় আৰু এইকেইমাহতে চাহপাত উৎপাদন কৰি বিভিন্ন কাৰখানালৈ প্ৰেৰণ কৰা হয় আৰু তাতে চাহপাত উৎপাদন কৰি চাহপাত বনায় আৰু বিভিন্ন পৰ্যায়ৰ যোগেদি দোকানবিলাকলৈ অহাৰ পিছত আমি চাহপাত হিচাপে পাওঁ আৰু সেই চাহপাতৰপৰা আমি চাহ বনায় খাওঁ তাৰপিছতে শাক পাচলিও সেই একেদৰেই বিভিন্ন পৰ্যায়ত ৰবি শস্য বিভিন্ন সময়ভেদে বিভিন্ন ঠাইত আমি ৰোপণ কৰি বা শস্য বীজ ছটিওৱা হয় কিছুমান পুলি ৰোৱা হয় সকলোৰে প্ৰক্ৰিয়া বেলেগ বেলেগ আৰু এইবিলাকো ঠিক তেনেকৈ উৎপাদন হোৱাৰ পিছত আমি বিভিন্ন হাট বজাৰ বা বেপাৰীৰ জৰিয়তে শাক পাচলিবিলাক আমি বিক্ৰী কৰা হয় ইয়াত মূলতঃ ক'বলৈ গ'লে গোলনেমু কাৰণে কোনো ছিজনৰ কথা নাই ইয়াৰ বাবে ঋতু যিকোনো ঋতুতে ৰুব পাৰে ইয়াৰ লগা এটা ঋতু সম্পূৰ্ণ বেলেগ তাৰপিছত দিয়া হৈছে টি প্ৰডাকশ্যনৰ কথা টি প্ৰডাকশ্যনৰ কথা আগতে কোৱা হৈছে পুনৰবাৰ কৈছোঁ পুনৰ প্ৰশ্ন সোধাৰ বাবে টি প্ৰডাকশ্যনটো আপোনাৰ এই জানুৱাৰী মাহঁতে জানুৱাৰীৰপৰা ফেব্ৰুৱাৰী মাহত বিশেষকৈ বসন্ত ঋতু বাৰিষা ঋতুতে এই গছপুলি ৰোপণ কৰিলে মানে ঠনধৰি উঠে আৰু ইয়াৰপৰা আপোনাৰ দুইৰপৰা তিনিবছৰ ভিতৰত ইয়াৰপৰা চাহপাত উৎপাদন কৰিবলৈ সক্ষম হয় আৰু চাহপাতবিলাক চিঙাৰ পিছত বিভিন্ন কাৰখানালৈ প্ৰেৰণ কৰাৰ পিছত চাহপাতৰ জৰিয়তে আমি চাহপানী খোৱাৰ বাবে উপযোগী হয়